হয় আমি চৰকাৰৰ পৰা টেক্টৰ এখন আমাৰ গাঁৱত মানে পালে ভাল হয় আৰু তেতিয়া সকলোৱে খেতি কৰিবলৈ অলপ সহজ হ'ব কাৰণ হেৰি আমাৰ মা দেউতা ককাই ভাই বা গাঁৱৰ জ্ঞাতিসকলে আজিকালি ধৰক আগৰ দৰে কষ্ট কৰিব নোৱাৰে সকলোৱে কিবা নহয় কিবা অসুখ আছেই সেইটো কাৰণে মানে ট্ৰেক্টৰ এখন চৰকাৰে যদি দিয়ে তেতিয়া সকলোৰে কাৰণে অলপ খেতি কৰাতো সহজ হ'ব আৰু খেতি বুলি ক'লে খেতি কৰা বুলি ক'লে মানে অকল ধান খেতি বুলিয়ে নহয় আৰু আৰু যদি চৰকাৰৰ পৰা কিবা লোন তেনেকে আমাক দিয়ে তেতিয়া আমি সেই লোনৰ টকাৰে শাক পাচলি খেতি কৰিব পাৰোঁ আমি সেইবিলাক খেতি কৰিও আজিকালি আৰ্থিক দিশত বহুত উন্নতি কৰিব পাৰি কাৰণ আমি গাঁৱৰ দুখীয়া মানুহ খেতি বাতি কৰি চৰকাৰৰ পৰা তেনেকে মানে কিবা সাহাৰ্য পালে পইচা পাতিৰ পৰা আদি কৰি সেইবিলাক বহুতো যিবিলাক যিখিনি মানে সুবিধা এজন খেতিয়কে বা বা আমাৰ দাদা খুৰা বাইদেউহঁতে বা যিকোনো গাঁৱৰ সদস্যাসকলে যেনেকে পাব লাগে তেনেকে যদি পাওঁ আমি খেতি বাতি কৰি দুটকা আৰ্থিকভাৱে উপাৰ্জন কৰি মানে পালে চলিব পাৰিম আৰু